হয় আমাৰ অঞ্চলত আমাৰ অঞ্চলত মহিলাসকলৰ সময়ৰ লগে লগে ভূমিকা আগতকৈ অলপ সলনি হৈছে হোৱা দেখা অনুভৱ কৰিছোঁ সময় স সলনি হৈছে মহিলাসকলে মুক্তভাৱে পঢ়িবলৈ কৰ্ম কৰিবলৈ অথবা অন্য ঠাইলৈ যাব পাৰেনে হয় আমাৰ আজিকালি আগতকৈও বহুত ধৰণ বহুত পাৰে আগ আগতে ইমান নোৱাৰিছিলে আজিকালি বহুত পাৰে আজিকালি মহিলাসকল বাহিৰলৈ কাম কৰিবলৈ হওক বা পঢ়িবলৈ হওক বা কিবা অন্য যিকোনো কামত মহিলাই ওলাই যাব পাৰে আগৰ দিনত ইয়াক ঘৰৰ মানুহে বাধা দিছিল কিন্তু আজিকালি এইবিলাক নাই আজিকালি এইবিলাক নাইকিয়া হৈছে আজিকালি সকলোৱে ঘৰৰ পৰা মুক্তভাৱে পঢ়িবলৈ বা কৰ্ম কৰিবলৈ বা অন্য ঠাইলৈ যাব পৰা হৈছে মহিলাসকলে সন্মুখীন হোৱা মহিলাসকলে কিছুমান অকলশৰীয়াকৈ কেতিয়াবা বহুতো ধৰণৰ অকলশৰীয়াকৈ বহুতো ধৰণৰ সমস্যাৰ সন্মুখীন হয় সেইটো নোহোৱা নহয় যিকোনো ক্ষেত্ৰত হওক কোনোবাই অশ্লীল ব্যৱহাৰ অশ্লীল কথাই হওক অশ্লীল অশ্লীলতাই হওক তেওঁলোকে ধ তেনেকুৱা ধৰণৰ কিছুমান পৰিৱেশ সৃষ্টি কৰিবলৈ মহিলাসকলক অকলে পালে সুবিধা চ অকলে গ'লে সুবিধা পায় সেইকাৰণে হয় সেইকাৰণে কিন্তু গাঁৱত আমাৰ অন অঞ্চলত ইমান ইমান এটা এইবিলাক ক্ষেত্ৰত অসুবিধা নাই নগৰ নগৰ পৰ্যায়ত ইয়া ইয়াৰ অকণমান অসুবিধাৰ সন্মুখীন হয় কিন্তু গাঁৱৰ পৰিৱেশত ইমান ইয়াৰ কাৰণে অসুবিধাৰ সন্মুখীন নহয় তেওঁলোক গাঁৱত থকা যিহেতু সকলোৱে ভাই ককাই ভাই ককাই ভনী বাই ভনী এনেকৈ এনেকুৱা ধৰণত থাকে সেইকাৰণে এনেকুৱা ধৰণৰ কোনো ধৰণৰ সমস্যা হোৱা নাই কিন্তু নগৰ অঞ্চলত ইয়াৰ বি সম্পূৰ্ণ বিপৰীত মহানগৰ অঞ্চলত ইয়াৰ ইয়াক যথেষ্ট অসুবিধা দেখিছোঁ বহুতো ধৰণৰ আমি বাতৰি কাকতে বাতৰি কাকততে হওক টিভি চেনেলতে হওক সকলোতে আমি এই এইবিলাক কথা পঢ়িবলৈ পাওঁ মহানগৰ অঞ্চলত ঘটা বহুতো ধৰণৰ মহিলাৰ ক্ষেত্ৰত ঘটা ঘটনা কিন্তু গাঁৱৰ গাঁৱৰ গাঁৱত সম্পূৰ্ণ ইয়াৰ পৃথক গাঁৱত ইমান এটা দেখা নাযায় যিবোৰ আমি মহানগৰ মহানগৰীত দেখা দেখা পাওঁ সেইবাবে সেইবাবে কওঁ যে মহিলাসকল গাঁৱত বহুত বহুত সুৰক্ষিত হৈ আছে গাঁৱত সকলোৱে মহিলাসকলক সন্মানেৰে জীয়াই থাকিবলৈ সুবিধা দিছে যি যিটো হয় মহানগৰীত আমি দেখা নাপাওঁ সেইকাৰণে কওঁ মহিলা মুক্তভাৱে পঢ়িবলৈ এতিয়া আমাৰ ল'ৰা ছোৱালীক টাউনলৈ পঠাইছে হয়টো বহুত বহুত বহুত ধৰণৰ কথা বতৰা শিকাবলগীয়া হয়